অ মানচ ঘৰতে আছা নেকি অঁ তোমাৰ দৰকাৰ এটা আছিলে আক' তোমাৰ লগত এই আমাৰ তোমাৰ তিনিআলিলে যোৱাৰ আগত যোনখন এইখন দলংখন যে পাই যে দলংখন এই পানী হোৱাৰপা একেবাৰে মানে ভাগি ছিগি গ'ল নহয় অঁ এইখন আমি দৰ্খাস্ত এখন দিবগে লাগিছিলে পঞ্চায়তত মানে এই ইস্কুলৰ ল'ৰা ছোৱালী অহা যোৱাত গোটেই অসুবিধা হৈছে পাৰ হৈ যাবৰ কাৰণে গোটেই পেন চেন ভিজি যায় গাড়ী চাড়ী পাৰ কৰাব পৰা নাই বাঁহ দি দি পাৰ কৰাইছে গাঁৱৰ মানুহ কেইজনমান গোটাই তাৰপা গাঁওবুঢ়াকো মাতি আবেদন এখন এখন পঞ্চায়তত দিবগৈ লাগিছিলে অঁ হেইটোৱে ভাবিছোঁ আৰু লাইবেৰীতে মিটিংখন দিওঁ বুলি ভাবিছোঁ এইফালে গাঁওবুঢ়াকো খবৰটো দিওঁ অঁ তাকে হেইটোৱে সোনকালে কৰিব লাগে নহ'লে অসুবিধাটো বেছি হৈ গৈছে যে তাকে বোলো তোমাক খবৰ এটা দিওঁচোন অঁ নাই ঠিক হোৱা নাই বাৰু মই গাঁওবুঢ়াৰ ওচৰলে যাম মই তেখেতক সুধি মেলি কেতিয়ালে পাৰে সুধি পেলাই মিটিংখন দিম তাৰপিছত তোমালোকক খবৰ দিম তোমালোকৰ ঘৰৰ ওচৰৰ হেই বৰ্তাহঁতকো খবৰ দি দিবা অঁ ঠিক আছে আমাৰ এইফালৰখিনিও মই কৈ পেলাই হা হা অঁ হ'ব মই আমাৰ এইফালৰ কেইজনক কৈ পেলাই মই খবৰটো তোমাক দি দিম ঠিক আছে দিয়া